সংগীতৰ ধাৰা বুলি ক'লে আমি মহাপুৰুষ দুজনাৰ বৰগীতৰ পৰা আৰম্ভ কৰিব পাৰোঁ তেওঁলোকৰ অমিয় সৃষ্টি বৰগীত যিসমূহ ব্ৰজাৱলী ভাষাত ৰচিত সেই গীতসমূহে যথেষ্ট আকৃষ্ট কৰে ঠিক তেনেদৰে তাৰ পিছৰ যি ধাৰা বেজবৰুৱাদেৱৰ বিভিন্ন সংগীত তাৰপাছতে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতি প্ৰসাদদেৱৰ গীতসমূহ পাৰ্ৱতী প্ৰসাদ বৰুৱা ভূপেন হাজৰিকাদেৱৰ যিসমূহ অমৰ সৃষ্টি সেইসমূহ গীতে বিশেষভাৱে মোক প্ৰভাৱান্বিত কৰিছে তেওঁলোকৰ গীতসমূহ গাই শুনি ভাল পাওঁ ভূপেন হাজৰিকাদেৱৰ যিসমূহ গীত তেওঁ সৃষ্টি কৰি থৈ গ'ল সেইসমূহ সমগ্ৰ অসমীয়া জাতিৰ বাবে অপূৰণীয় তেখেতে তেখেতৰ যিসমূহ গীতত যিসমূহ শব্দ তেওঁ ব্যৱহাৰ কৰিলে সেই শব্দসমূহে যথেষ্ট সেই শব্দসমূহ যথেষ্ট জটিল যদিও সেইসমূহত মানৱ প্ৰেম সমাজৰ প্ৰতি থকা মানুহৰ বিভিন্ন দলিত পীড়িতসকলৰ প্ৰতি তেওঁ যিসমূহ গীত লিখি থৈ গ'ল প্ৰেমজনিত বহুত গীতো তেওঁলোকে তেওঁ সৃষ্টি কৰি থৈ গ'ল এইসমূহ গীতে যথেষ্ট প্ৰভাৱ পেলাই মানুহৰ মনত মোকো বিশেষকৈ মোৰো মনত তেওঁৰ সেই গীতসমূহে যথেষ্ট প্ৰভাৱ পেলাইছে তেওঁৰ গীতসমূহ গাই ভাল পাওঁ শুনি ভাল পাওঁ তাৰপিছতেই আমাৰ নতুন প্ৰজন্মৰ এগৰাকী বিখ্যাত শিল্পী জুবিন গাৰ্গকো মই সমান্তৰালভাৱে তেখেতৰ গীতসমূহ ভাল পাওঁ তেওঁ সৃষ্টি কৰা গীতসমূহ ভাল পাওঁ আৰু আৰু এনেকুৱা ধৰণৰ বহুত আছে অসমীয়াৰ বিভিন্ন

গায়কসকলে বিভিন্ন গীত ৰচনা কৰিছে সংগীত ৰচনা কৰিছে আটাইবোৰ গীতেই ভাল লাগে আৰু সংগীতৰ ধাৰা বুলি ক'লে যিসমূহ প্ৰাচীন সময়ৰ পৰা চলি আহিছে আটাইবোৰ সংগীতেই ভালেই পাওঁ তেওঁৰ শব্দবিলাকত তেওঁলোকৰ শব্দবিলাকত যথেষ্ট গভীৰতা আছে সেইবাবে সংগীতৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ মোৰ যথেষ্ট প্ৰিয় বুলি মই অনুভৱ কৰোঁ